মাছ ধৰিবলৈ কিছুমান বিষয়ে জানিবলগীয়া কথা আছে যি যিবোৰ বিষয়ে নাজানিলে মাছ ধৰাটো সম্ভৱপৰ নহয় যেনেকৈ আমি এখন জাল যেতিয়া দুজন বা চাৰিজন মানুহে যেতিয়া জালখন আমি মাছ ধৰিবৰ কাৰণে যে যেতিয়া পাতি আমি দুটা ছাইডত যেনেকৈ ধৰি জালখন আমি টানি লৈ যাওঁ তেতিয়া আমি মন কৰিব লাগিব যে জালখনে তলফালে তলফালে মাটি যিটো লেবেল পানী পানীৰ পৰা মাটিৰ যিটো লেবেল আছে সেই মাটি টোৰ লগত টানি নিওঁতে বস্তু জালখন তাৰ তলৰ লগত আৰু ওপৰৰ ফালেও পানী ওপৰত ওপৰৰ ওপৰৰ ছাইডটো অলপ ওখকৈ থাকিব লাগিব কাৰণ মাছবোৰ পানীৰ সমানে লৈ গ'লে মাছবিলাক ওপৰেদি পাৰ হৈ যাব গতিকে মাছ পানীৰ পৰা অকণমান ওখকৈ জাল আৰু তলত সমানে মাটিৰ লেবেলত টানি লৈ গৈ আৰু কিছ্ এইটোও চিন্তা কৰিব লাগিব যে মাছত মাছৰ আগ ছাইডত যিবিলাক পানী অলপ ছটিয়াই যাব লাগিব মাছখিনি যেন সি জালৰ ছাইডত আহি যায় আৰু তেতিয়া সেই মাছবিলাক বেলেগ ফালে যাবলৈ পানী ছ ছিটিকনি পালে অন্যফালে যাবলৈ নি যিটো মন কৰে সেইটো পানী জালৰ ছাইডত দিলে এই মাছখিনি জালত পৰিবহি আৰু যিবোৰ আমি নাজানিবলগীয়া

জালখন লৈ গৈছোঁ কিন্তু মাছত কোনোবা ছাইডত গৰা ছাইডৰ গৰাত মাছবিলাক সোমাই আছে এতিয়া জালখন পানীলৈ যাওঁতে দুজনমান আগৰফালে যিবিলাক পাথৰ বা অন্য কিছুমান খাল থাকে সেই খালসমূহত কিবা পাথৰবিলাক সোৰসোৰাই দিয়া বা যদি খালবিলাকত অলপ পানী ছটিয়াই অলপ জোকাৰি দি দিয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে মাছবিলাক সেই ডোঙাবিলাকত সোমাই পৰিব আৰু মাছটো জাল জালত নপৰিব সেইকাৰণে সেইখিনি আমি জানিবলগীয়া কথা আছে